ভাৰতৰ কিছুমান বিখ্যাত নৃত্য শৈলীৰ বিভিন্ন ৰূপ আছে ভাৰতৰ বিখ্যাত বিখ্যাত নৃত্য শিল্পীক মই কিছু গোটেইখিনিকে মই ভালদৰে চিনি নাপাওঁ যদিও তাৰ ভিতৰত কেইজনমানক মই ভালকে চিনি পাওঁ বা তেওঁলোকৰ নৃত্য চাওঁ মই সেই শিল্পীসকলৰ ভাল লাগে চাই নৃত্যবিলাক যিহেতু আমাৰ অসমত নৃত্যতকৈ ভাৰতৰ নৃত্যবিলাক বেলেগ বেলেগ আমাৰ অসমৰ নৃত্যবিলাকো বেলেগ বেলেগ আৰু ভাৰতৰ নৃত্যবিলাকো বেলেগ বেলেগ সেইবাবে প্ৰত্যেকগৰাকী নৃত্য শিল্পীক যদিও মই চিনি নাপাওঁ যিখিনিক মই চিনি পাওঁ সেই কেইগৰাকীমানৰে মই নৃত্যবিলাক চাওঁ অঁ সেই নৃত্যবিলাক চাই ভালো লাগে